অ জিতু অ কেনেকুৱা ভালনে অ অ তুমি বোলে ঘৰত আছাহি বুলি গম পালোঁ আকৌ হয় অ অ দীঘলীয়া দীঘলীয়া ছুটী চাগৈ ন' অ অ তাৰমানে মইও এই ঘৰতে আছোঁহি তাৰমানে অহা বুধবাৰ মানলে ভাবিছোঁ আমি এই যোৰহাটৰ কিবা এই মিউজিয়ামলৈ যাওঁ বুলি তাকে বোলো যদি ফ্ৰিকে আছিলা তুমিও যাব পাৰিলাহেতেন অ অ অ অ তাকে বোলো তোমাকো জনাওঁচোন লগে ভাগে বহুতদিন ফুৰাও নাই অহা বুধবাৰলৈ বুলি লৈছোঁ

অ অ অ অ অ

অ অ অ বুধবাৰে লগ পাম দিয়া তাকে সেইটো বাৰু চিন্তা কৰি তোমাক জনাম দেই পৰাপক্ষততো নিজৰ গাড়ী লৈ গ'লে ভাল হ'ব নেকি হয় হয় অ অ অ এতিয়া ঘ এতিয়া কি ঘৰতেনে বাৰু বাৰু বাৰু ঠিক ঠিক আছে দিয়া অ অ